হয় নেকি কেতিয়া আজিনে অ এতিয়া গাড়ী এখনে ভাড়া লাগিব আৰু কোনে কোনে যাব বাৰু অ গাড়ী অ গাড়ী ভাড়াটো চাব আৰু গাড়ী ভাড়াটো চাবা মানে দামটো মিলেনে নিমিলে আমাৰ গোটেইবিলাকে

ওম কি অ আছে মোৰ লগৰ দুজনী তিনিজনীমান আছে যাব চাগৈ ওম কোনে কোনে মানে আছে আমাৰ ওচৰৰে ভণ্টি কেইজনীমান আছে লগৰী কেইজনীমান আছে

ওম গ'লে অ গ'লে খবৰটো দিবা

সিহঁতে বাৰু কাজিয়া পেছাল নকৰে তেনেকৈ গাড়ী ভাড়াটো মিলিলে হ'ল যাব আৰু

ওম অ সেইটোৱে এতিয়া